হয় এইটো আপোনাৰ একচুয়েলি উত্তৰটো একপক্ষীয়ভাৱে দিব নোৱাৰি কাৰণ আজিকালি দেখা যায় যে আপোনাৰ আধা মানুহ ব্যৱসায় ফালে যায় আধা মানুহ চাকৰি ফালে যায় এতিয়া যদি চাকৰি ফালে মই ক'বলৈ যাওঁ তেতিয়াহ'লে কথাটো এইটোয়ে ডেট আজিকালি চাকৰি আপোনাৰ বহুত সীমিত আৰু সীমিত হৈ যায় আছে সেইটো বেগত কি হয় এতিয়া যুৱ প্ৰজন্ম এজনে পঢ়ি শুনি কিবা এটা কৰি উঠিব দেখিব আপোনাৰ কম্পিটিশ্যন বা প্ৰতিযোগিতা বহুত আছে যাৰ ফলত তেওঁলোকে বিচাৰে ডেট সিহঁতৰ ভৱিষ্যতটো সুৰক্ষিত হওক আৰু সুৰক্ষিত হোৱাৰ কাৰণে আমাক সৰুৰ পৰাই এটাই বস্তু শিকাই ডেট আমি ভাল দৰে পঢ়িব লাগে শুনিব লাগে চাকৰি এটা পাব লাগে কিন্তু কথাটো হ'ল এতিয়া আপুনি যদি অকল সেইটো মানসিকতাৰে চায় তেনেহ'লেটো আপোনাৰ ক'বলৈ গ'লে গোটেই পৃথিৱীখন ভাল দৰেই চলিব লাগিছিল কাৰণ পৃথিৱীখনত চাকৰিৰ অভাৱ নাই এতিয়া সেইটো কাৰণে কি হয় এতিয়া আপুনি একপক্ষীয়ভাৱে ক'ব নোৱাৰি যে চাকৰি দৰকাৰী কাৰণ আজিকালি এনেকুৱাও হৈ আছে যিহেতু আমি আছোঁ ভাৰতৰ নিচিনা এখন দেশত য'ত আপোনাৰ বৰ্তমান অন্ত্ৰপ্ৰণাৰ্শ্বিপ বুলি যোনটো কয় বা ব্যৱসায়িক মানসিকতাটো যোনটো সেইটো বৃদ্ধি পাবলৈ ধৰিছে এতিয়া ক'বলে গ'লে আপোনাৰ কিজানি দেখিছে বৰ্তমান ভাৰতত আৰু আপোনাৰ আৰু আঠত্ৰিশ লাখ চল্লিছ লাখ মানুহে কিজানি ব্যৱসায় কৰিছে বা নতুন ষ্টাৰ্টাপ বুলি যোনটো কয় নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে যাৰ ফলত কি হয় মানুহবোৰ মানে আশাবাদী হৈছে ডেট অকল চাকৰিতে সিমীত থাকিব নালাগে আগতে এইটো আছিল আগৰ আগৰ আমাৰ আগৰ প্ৰজন্মৰ এইটো মানসিকতা আছিল ডেট আপুনি পঢ়ক ভাল দৰে কৰক চাকৰি কৰক ঘৰ তেতিয়া কুশল কি কয় সক্ষম সুস্থ ঘৰ এখন আপুনি তাৰ পৰা গঢ়ি দিব পাৰিব কিন্তু আজিকালি কি হৈছে যিহেতু বাহিৰৰ বাহ্যিক বাহ্যিকতাৰ ওপৰত প্ৰভাৱ পৰিছে বা বাহিৰৰ বহুতো পৰিবেশৰ প্ৰভাৱ পৰিছে আজিকালি মানুহে চাকৰিৰ লগতে বাণিজ্যৰ প্ৰতিও সমানে আকৰ্ষিত হৈছে ইয়াৰ ওপৰিও আপুনি ক'ব পাৰে যে চাকৰি কৰা মানসিকতা আছে নথকা নহয় কিন্তু চাবলৈ গ'লে চাকৰিৰ লগতে ব্যৱসায় মানসিকতাও সমানে আগবাঢ়িছে